আমি প্ৰজেক্ট এটা কৰোঁতে ভুল হোৱা বা সমস্যাৰ সন্মুখীন হ'ব লগা হয় কাৰণ কেতিয়াবা মানে এটা ঘৰ অকস্মাতে থাকি যায় ঊল গোঁঠো হেৰি চুৱেটাৰ গোঁঠোতে মই নানা ধৰণৰ চুৱেটাৰ গোঁঠো ঊলেৰে হাত মোজা ভৰি মোজা মাফলাৰ তেনেকুৱাবিলাক ঊলেৰে গোঁঠা হয় তাৰ পিছত সেই গোঁঠি থাকোঁতেই কেতিয়াবা সমস্যাৰ সন্মুখীন হ'ব লগা হয় কেতিয়াবা ঘৰ এটা থাকি গ'লেও সেইটো সম্পূৰ্ণ কৰিলেও মানে ক'ৰবাত যদি ভুলক্ৰমে তাৰ হলা হেৰি ভুলক্ৰমত যদি ঘৰ এটা থাকি যায় তেতিয়া আকৌ গোটেই চুৱেটাৰটো খুলিব লগা হয় মানে খুলি আকৌ নতুনকৈ সাজিব লগা হয় বনাব লগা হয় সেইটো সমস্যা প্ৰায় হয় হয় কেতিয়াবা তাৰপৰা মই সেই বহুত কিবাকিবি গোঁঠি গোঁঠো তাৰপৰা ইস্কাপ ইস্কাপো মানে শলাই কৰা হয় কুৰ্চাৰে তেনেকুৱা চিলাই কৰোঁতেও মোৰ অলপ চকুৰ প্ৰব্লেম মানে চছমা ল'ব লগা হৈ আছে তেনেকৈও কেতিয়াবা ভুলক্ৰমত অলপ বাহিৰ ভিতৰ হৈ যায় তেনেকুৱা চিলাইবোৰ খুলিব লগা হয় চিলাই খুলি আকৌ মানে চিলাব লগা হয় চিলাইটো ভুল হৈ যায় কেতিয়াবা বেকাকৈ গুচি যায় তেনেকৈ আকৌ নতুনকৈ মানে কৰিব লগা হয় তেনেকৈ ভুল হয় মাজে মাজে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় ইয়াক মানে সেইটোৱে অভিজ্ঞতা হৈছে যে মানে ভালকৈ তেনেকৈ ভালকৈ কৰিব লাগে মন দি কৰিব লাগে যাতে সেই সমস্যাটো অঁ সন্মুখীন হ'ব লগা নহয় ভালকৈ চকু দি কৰিব লাগে ভালকৈ চাই লৈ সেনেকৈয়ে কৰিলে অলপ মানে নিজে ভুল ভুলটো হেৰি কৰিব পাৰি সেইটোৱে অভিজ্ঞতা হৈছে যে তাৰ পাছত মানে সিমানেই আৰু অভিজ্ঞতাটো বহুতেই হ'ব হয় এনেকুৱা হৈছিল নানা ধৰণৰ হেৰি চুৱেটাৰটো গোঁঠিবলৈ যথেষ্ট কষ্ট মানে ডাঙৰ মানুহৰ চুৱেটাৰটো গোঁঠিলে মানে সাধাৰণতে এটা যদি ভুল হৈ যায় তেনেকৈ হ'লে সেই আকৌ যথেষ্ট কষ্ট হয় তাৰ মাজত মানে আকৌ হেৰি কৰিব লগা হয় খুলি মেলি আকৌ তাৰপৰা নতুনকৈ মানে আৰম্ভ কৰিবলগীয়া হয় সেইটোৱে সেইটোৱে চাবলে গ'লে ভালকৈ কৰিব লাগে মনপুতি কৰিব লাগে যাতে সেনেকুৱা ভুল আৰু নহয় সেই এটা ঘৰৰ কাৰণেই যে গোটেই চুৱেটাৰটো খুলিব লাগে সেইটোৱেই মানে সমস্যাৰ সন্মুখীন হৈছে সেইটোৱেই মানে অভিজ্ঞতা হৈছে